অঁ কোনে কৈছে অঁ বাইদেউ কওক অঁ মই হয় অঁ বাইদেউ মই কৰোঁ নহয় অঁ কৰোঁ কি কি কাম কৰিব লাগিব অঁ অঁ বাই অঁ বাইদেউ ঘৰটো ক'ত ঘোঁৰামৰা নহ্ অঁ অঁ বাইদেউ অঁ অঁ মই ঘোঁৰামৰাত আগতে কৰিছোঁ এই অঞ্জু বাইদেউ যে অঁ অঞজু বাইদেউ ঘৰতে কৰিছিলোঁ আপুনি নম্বৰটো ক'ত পালে

অঁ বাইদেউ সেই তাহাঁঁতৰ ঘৰত অঁ তাহাঁঁতৰ ঘৰত কৰিছোঁ কৰিছোঁ বহুত দিন আছিলোঁ মই তাতে বহুত কাম কৰিলোঁ বাইদেইজনী বৰ ভাল ছাৰো ভাল ঢেৰ কাম কৰিব লাগে সিহঁতৰো বহু ভাড়া ঘৰত আছে এই মাজতে বেমাৰটো হৈ গ'ল অঁ বাইদেউ অঁ বাইদেউ এই বহুত বেমাৰ হ'ল জ্বৰ হ'ল কাঁহ হ'ল এই যাবই নোৱাৰিলোঁ আৰু বাইদেউ আকৌ মাতিছিলে মই বোলো নোৱাৰিম বুলি ক'লো এই আকৌ বাইদেৱে নতুন এটা লৈ ল'লে অঁ বাইদেউ অঁ বাইদেউ পইচাটো কিমান দিব বাৰু বাইদেউ বাইদেউ ঘৰততো মোক পাঁচ হাজাৰকৈ দিছিলে আপুনি কিমানমান দিব বাৰু এই বাইদেউ কম কৰিবলৈ এতিয়া মোৰো আছেতো ল'ৰা ছোৱালী আছে নাতিও আছে এই বাইদেউ থাকি ল'ব লাগিব নেকি বাইদেউ অহা যোৱাটোও লাগিব নহয় মোৰ অকণমান দূৰ পৰি যায় ঘোঁৰামৰালৈ অলপ দূৰ হৈ যাব

এই বাইদেউ চাৰি হাজাৰ পাঁচশ নহ'ব মই আগতে পাঁচ হাজাৰ কৰিছিলোঁ আজিকালি বাইদেউ বহুত দাম হ'ল কাপোৰো দাম হ'ল আলু পিঁয়াজৰো দাম হ'ল এই বাইদেউ এনেকৈ নকৰিব এই বাইদেউ ইমান কম পইচাত এই আজিকালি বাইদেউ এই বাইদেউ সবে ইমান পইচা দিছে সবেই পইচা সৰহ সৰহকৈ দিয়ে আপুনি চাৰি হেজাৰ পাঁচশ বহুত কম হৈ যাব

ঠিক আছে বাইদেউ চাব আৰু দেই অলপ হ'ব বাৰু বাইদেউ মই আপোনাৰ ওচৰলৈ যাম ঠিক আছে বাইদেউ হ'ব দিয়ক হ'ব বাইদেউ হ'ব অঁ ঠিক আছে বাইদেউ অঁ